অঁ আপুনি এই পৰিবহণ বিভাগৰ হেল্পলাইনৰ বিভাগৰ ব্যক্তি নেকি বাৰু এই আপোনাৰ লগত মই মানে হেল্পলাইনৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ ড্ৰাইভিং লাইচেন্সখনৰ সম্পৰ্কত এইটো ড্রাইভিং লাইচেন্সখন মানে এই বহুত দিন মোৰ মানে কিবা এটা কাৰণত গেপ ৰৈ গ'ল কিন্তু মানে কেনেধৰণে কৰিব লাগে পোৰ্টেলৰ জৰিয়তে কৰা কথা কৈছে সেই কথাটো মানে কেনেধৰণে কৰিব লাগে মই বৰ বিশেষ নাজানো সেইকাৰণেই আপোনালৈ ফোন কৰিলোঁ এই ড্ৰাইভিং লাইচেঞ্চৰ ঠিকনাৰ আপডেট কৰাৰ বিষয়ে আপুনি কেনেধৰণে কৰি এই বিষয়টো মোক অলপ সহায় কৰি দিব যিহেতু প্ৰক্ৰিয়াটো বুজিবলৈ মোক অলপ সময় লাগিব কিন্তু আপুনি যদি বুজাই দিয়ে তেতিয়া হয়তো মই কম সময়তে আয়ত্ব কৰিব পাৰিম নেকি আৰু এই লাইচেঞ্চখন আচলতে নহ'লেতো আজিকালি বহুত অসুবিধাই হয় সেইকাৰণে লাইচেন্স বিষ লাইচেঞ্চখন মানে লগত লৈ ফুৰিব পৰাকৈ এই বিষয়টো মানে ভাল ধৰণে কৰি মোক দি সেই বিষয়টো সম্পূৰ্ণ কৰি এইকণ সহায় কৰি কৰি দিয়াৰ মানে কথাটো অকণমান চেষ্টা কৰিব বুলি মই আশা ৰাখিছোঁ যিহেতু লাইচেঞ্চৰ অবিহনেতো আৰু গাড়ী মটৰৰ চলোৱাত অসুবিধাই হয় সেইকাৰণে কেনেধৰণে হেল্পলাইন কৰিলে অংকটো হয় সেইটো আপুনি কৰি মেলি মোক এইকণ সহায় কৰিব